পাঁচ লাখ বিছ হাজাৰ সাত লাখ পঞ্চাছ হাজাৰ ন লাখ ত্ৰিছ হাজাৰ তিনি লাখ দহ হাজাৰ পাঁচশ ছয় লাখ বিয়ান্নব্বৈ হাজাৰ আঠ লাখ পছপন্ন হাজাৰ